হয় পাৰিম আমি দিনটোৰ আৰম্ভণি ৰাতিপুৱাৰপৰা কৰোঁ আৰু ৰাতিপুৱা চাহ কাপ বনাবৰ বাবে আমি চচপেন ব্যৱহাৰ কৰোঁ চচপেনটো ব্যৱহাৰ কৰাৰ পিছত আমি চেকিবৰ বাবে চেকনি ব্যৱহাৰ কৰোঁ চেকনীৰে চাহকাপ আমি বাকি কাপত দিওঁ আৰু বিস্কুট বা অন্যান্য খোৱা বস্তু ল'বৰ বাবে আমি প্লেট ব্যৱহাৰ কৰোঁ তাৰপিছত আমি ভাত বনাবৰ বাবে কুকাৰ নহ'লে ভাতৰ চৰু ব্যৱহাৰ কৰোঁ আৰু শাক পাচলি অন্যান্য চব্জি বনাবৰ বাবে কেৰাহী ব্যৱহাৰ কৰোঁ

শাক পাচলি লৰাবৰ বাবে আমি হেতা ব্যৱহাৰ কৰোঁ মাছ ফ্ৰাই কৰিবৰ বাবে আমি কৰছনী ব্যৱহাৰ কৰোঁ আৰু কৰছনী এইবাবেই ব্যৱহাৰ কৰোঁ কাৰণ মাছটো তেতিয়া ভাঙি নাযায় তাৰপিছত আমি ভাত বাঢ়ি খাবৰ বাবে কাঁহী বাতি ব্যৱহাৰ কৰোঁ কাঁহীত ভাতটো বাঢ়োঁ আৰু বাাটিত আমি চব্জি

তাৰপিছত পানী খাবৰ বাবে আমি গিলাচ ব্যৱহাৰ কৰোঁ আৰু পানীখিনি ভৰাই ৰাখিবৰ বাবে আমি জাৰ ব্যৱহাৰ কৰোঁ তাৰপিছত শাক পাচলি কাটিবৰ বাবে আমি গামলা ব্যৱহাৰ কৰোঁ য'ত শাক পাচলিবোৰ কাটি আমি ৰাখোঁ তাৰপিছত জা জলপান খাবৰ বাবে আমি বাতি বানবাতি এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ আৰু চামুচেৰে আমি জলপানটো খাবৰ বাবে ব্যৱহাৰ কৰোঁ চামুচখনো আমাৰ বহুত প্ৰয়োজনীয় তাৰপিছত